আমাৰ অঞ্চলৰ এনেকুৱা পৰম্পৰাগত বহুতবিধ অনুষ্ঠান হয় তাৰে মাজত এটা হ'ল বিহু আমাৰ পৰম্পৰাগত বাপতি সাহোন বিহু এই বিহুত বহুত দূৰৰ দূৰৰপৰা দূৰ দৰ্শকসকল আহে বা বিহুত নাচে এনেদৰে তেওঁলোকে আহি বিহুটো আমাৰ চবৰে লগত উদযাপন কৰিব পাৰে একেলগে নাচিব পাৰে বিহুত সাধাৰণতে পাঁচবিধমান বস্তু ব্যৱহাৰ কৰা হয় এবিধ হ'ল ঢোল এবিধ হ'ল তাল এবিধ হ'ল পেঁপা এবিধ হ'ল গগনা গগনাবোৰ গগনাবোৰ বিশেষকৈ মহিলাসকলে ব্যৱহাৰ কৰে বিহুটো আমাৰ এনেকুৱা নৃত্য যি ল'ৰা ছোৱালী একেলগে বহাগ বিহুৰ আগমনত প্ৰকৃতিৰ সৌন্দৰ্য সৌন্দৰ্যৰ তলত বহাগ বিহুত যিহেতু নতুনকৈ গছ গছনিয়ে ফুলে সেই তাৰে মাজত এই বিহুটো উদযাপন কৰা হয় এই প্ৰকৃতিক লৈ বা এই সুন্দৰ্যই গছ গছনি ফুল চৰাই চিৰিকটিক লৈ এই বিহুটো উদযাপন কৰা হয় বিহুতো বিহুত ল'ৰা ছোৱালী জোকোৱা জোকোই কৈ এনেকুৱা একেলগে নাচে এই নাচা কেইটামান ষ্টেপ আছে এই ষ্টেপবোৰ শিকাই দিলে বা বাহিৰৰ পৰ্যটন বাহিৰৰপৰা অহা মানুহবিলাকো নাচিব পাৰে এনেদৰে পৰম্পৰাগত অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে বিশেষ ইমান টান বিষয় নহয় এইটো লাহেকৈ দুটা তিনিটা ষ্টেপ শিকাই দিলে এইটো চবেই নাচিব পাৰিব